মই ফুৰিবলৈ যাওঁতে বাছ ৰে'ল ফ্লাইট এইকেইটাৰ ভিতৰত আটাইতকৈ ৰে'লখনত বেছিকৈ এ ভাল পাওঁ ভ্ৰমণ কৰি কিয়নো সেই ৰে'লখনৰ খৰচ বহুতো কম হয় আৰু ৰে'লত যাত্ৰা কৰিবলৈ বহুতো সহজ হয় আৰু সেই ৰে'লত যাত্ৰা কৰোঁতে বিভিন্ন ধৰণৰ অসুবিধাৰ সন্মুখীন হ'ব লগা নহয় আমি সেই যাত্ৰাৰ বাবে বিভিন্ন ধৰণেও অংশগ্ৰহণ কৰিব পাৰোঁ আৰু ট্ৰেইনখনত যেতিয়া যাওঁ আমি তেতিয়া বহুতো কম খৰচী হ'ব লগা হয় আৰু বহুতো কম খৰচ হয় সেইকাৰণে আমি সেই সেই ট্ৰেইনত যাত্ৰা কৰি ৰে'লত যাত্ৰা কৰি ৰে'লত যাত্ৰা কৰি বহুতো ভাল পাওঁ আৰু সেইকাৰণে সেই সেই ৰে'লত যাত্ৰা কৰিলে বিভিন্ন ধৰণৰ অসুবিধাৰ সন্মুখীন হ'ব লগা নহয় কিন্তু আমি ফ্লাইট আৰু বাছত যেতিয়া যাত্ৰা কৰোঁ তেতিয়া বহুতো অসুবিধাৰ সন্মুখীন হ'ব লগা হয় আৰু সেই অসুবিধাৰ সন্মুখীন হ'লেই আমি বিভিন্ন ধৰণৰ মানে এটা হেৰি পাওঁ আৰু সেইটো কাৰণে আমি মানে মই মানে যেতিয়া ট্ৰেইনত যাত্ৰা কৰোঁ তেতিয়াহে বহুতো বেছিকৈ ভাল পাওঁ কিন্তু যেতিয়া ফ্লাইট বা বেলেগ কিবা যাত্ৰা কৰোঁ তেতিয়া একো মানে ভাল নালাগে মানে আৰু ফ্লাইটত যাত্ৰা কৰিবলৈ বিশেষকৈ অৰ্থনৈতিকভাৱে কিবা এটা বৃদ্ধি পাব লাগিব অৰ্থনৈতিকভাৱে কিবা এটা থাকিব লাগিব সেই তেতিয়াহে আমি মানে সেই অৰ্থনৈতিক বা ভাবে মানে বৃদ্ধি হ'বলৈ পাৰিম মানে সেইটো কাৰণে মানে মই বেছিকৈ ট্ৰেইনত মানে যাত্ৰা কৰি বেছি ভাল পাওঁ যিহেতু ট্ৰেইনখন মানে আমাৰ কাৰণে বহুতো উপযোগী হয় আৰু ট্ৰেইনখনেই মানে আমাৰ একমাত্ৰ মানে কিবা এটা হয় মানে স্থল হয় মানে যেতিয়া আমি ফ্লাইটৰ যাত্ৰা কৰোঁ তেতিয়া মানে আমাৰ বহুতো অসুবিধাৰ সন্মুখীন হ'ব লগা হয় মানে যেনেকৈ ধৰি লওক বিভিন্ন ধৰণৰ মানে অসুবিধা আৰু মানে যিটাই আমি ফ্লাইট বা বাছত যাত্ৰা কৰোঁ ফ্লাইট বা বাছত যাত্ৰা কৰিলে অৰ্থনৈতিকভাৱে বহুতো টকা পইচাৰ প্ৰয়োজন হয় যি যেতিয়া নিবনুৱা সমস্যা নথকাবিলাকেও এই মানে পাবলৈ সক্ষম নহয় আৰু ফ্লাইটত যাবলৈ সক্ষম নহয় কিন্তু ট্ৰেইনত আকৌ বিভিন্ন ধৰণৰ লোকে যাত্ৰা কৰিব পাৰে কিয়নো ট্ৰেইনত যাত্ৰা কৰিলে আমাৰ একো মানে অসুবিধাৰ সন্মুখীন নহয় মানে সেইকাৰণে আমি বিভিন্ন ধৰণৰ ভাবে মানে যাত্ৰা কৰিব পাৰোঁ আৰু সেয়েহে আমি মানে ট্ৰেইনত মানে যাত্ৰা কৰিব পাৰোঁ আৰু সেয়েহে সেইকাৰণে মানে আমি সেইবিলাক মানে যাত্ৰা কৰিব লগা নহয় ছ' এতিয়া আমি বেছিকৈ ট্ৰেইনত মানে বেছিকৈ সুবিধাজনক হয় আৰু ফ্লাইটতকৈ ফ্লাইট বা বাছত ইমানো মানে সুবিধাজনক হোৱা দেখিবলৈ পোৱা নাযায় সেইটো কাৰণে মানে ট্ৰেইনত বেছিকৈ মানে হয় আৰু মানে সেইটো কাৰণে ফ্লাইটত মানে বেছি মানে সুবিধাজনক দেখা পোৱা নাযায় গতিকে মই মানে মই বেছিকৈ মানে ৰে'লত সেইকাৰণে মানে যাত্ৰা কৰি ভাল পাওঁ যিহেতু মানে ট্ৰেইনত মানে যাত্ৰা কৰিলে বহুতো বেছি ভাল হয় আৰু আৰু ট্ৰেইনত যাত্ৰা নকৰিলে মানে অসুবিধাৰ সন্মুখীন হোৱা দেখা পোৱা যায় সেয়েহে মানে ট্ৰেইনত যাত্ৰা কৰিলে বহুতো ও সুবিধা হোৱা দেখিবলৈ পোৱা যায় আৰু সেই সুবিধাসমূহ মানে আমি ভালকৈ ল'ব লাগিব আৰু ট্ৰেইনত যাবলৈ অৰ্থনৈতিকভাৱে বৃদ্ধি পালে এই নহ'ব অৰ্থনৈতিকভাৱে বৃদ্ধি পাবলৈ মানে ট্ৰেইনত ইমান দৰকাৰ নাই আৰু যেতিয়া আমি বেপাৰ বাণিজ্য কৰোঁ তেতিয়া মানে ট্ৰেইনত মানে এই ইমানো মানে যাবলগীয়া নহয় আৰু যেতিয়া আমি বেপাৰ বাণিজ্য কৰোঁ তেতিয়া ট্ৰেইনত ইমান যাবলৈ মানে গতিবিধি নহ'লে হয় আৰু ট্ৰেইনৰ কাৰণে যিহেতু নেকি আমি ট্ৰেইনত যাবলৈ ইমানো টকা পইচাৰ প্ৰয়োজন নহয় আমি সেইটো কাৰণে ইমান ধৰণে মানে টকা পইচা মানে কৰিলে নহ'ব মানে সেইটো মানে এতিয়াই ধৰি লওক আমি এতিয়া ক'বালেই মানে গ'লো আৰু ট্ৰেইনৰ এতিয়া সেই ট্ৰেইনখনত যেনিবা বহুতো টকা পইচাৰ প্ৰয়োজন হৈছে কিন্তু আমি যাব নোৱাৰিম কিন্তু যেতিয়া নেকি ট্ৰেইনত ইমানো টকা পইচাৰ প্ৰয়োজন নহয় আৰু সেই ট্ৰেইনখনত মানে বহুতো কম খৰচত হয় অকল ক্ৰিকেট মানে টিকেটটো কাটিলে মানে সেই ট্ৰেইনখনত মানে যাব পাৰে আৰু সেই গতিকেলে মানে আমি সেই ট্ৰেইনখনত মানে ইমানো মানে সুবিধাজনক মানে পোৱা নাযায় মানে ছ' সেয়েহে আমি মানে এইটো কৰিব পাৰোঁ আৰু মানে যেতিয়াহে উৎকৃষ্ট মানে হয় আৰু মানে আমি সেইটোলৈ মানে যেতিয়া যাবলৈ নাপাওঁ মানে সেইটো কাৰণে মানে এইটো ক'বলৈ বিচাৰিছোঁ যে ট্ৰেইনখন মানে আমাৰ বাহনৰ কাৰণে মানে বেছি মানে জৰুৰী মানে আমাৰ বাহন মানে কিবা বিমান বা ভেহিকেলছৰ কাৰণে মানে বেছি জৰুৰী হয় মানে আমি ইমানো মানে সেইটো হেৰি কৰি থ'বলগীয়া নহয় যেতিয়া আমি এটা মানে হেৰিয়ত যাবলগীয়া হয় ন বিমানত যাবলগীয়া হয় সেইটো কাৰণে আমি মানে ইমানো মানে ওপৰলৈ মানে নগ'লেও হয় মানে সেইটো কাৰণে আমি মানে ট্ৰেইনখন মানে বেছি উপযোগী বুলি ভাবোঁ আৰু সেই ট্ৰেইনখনত গ'লে আমাৰো বহুতো সা সুবিধা হয় খোৱা বস্তু ইত্যাদিবোৰ মানে আমি একেলগে পাওঁ আৰু সেইকাৰণে মানে এতিয়া আমি সেই মই মানে ট্ৰেইনখনে বেছি ভাল ভালকৈ মানে বাছি লৈছোঁ আৰু সেই ট্ৰেইনখন মানে বাচি লোৱা কাৰণে ফ্লাইটৰ ইমান মানে অসুবিধাৰ সন্মুখীন হ'বলৈ হোৱা দেখা নাযায় মানে সেইটো কাৰণে আমি ফ্লাইটখন বেছি সুবিধাজনক বুলি ভাবোঁ মই আৰু সেই গতিকেলৈ মানে এইটো মানে এক্সপ'জ নকৰোঁ আৰু কিছুমানৰ ফ্লাইটত যাবলৈ সুবিধা হয় আৰু বাছখন মানে মই মানে এইটো কাৰণেই ভাল নালাগে কাৰণ বাছত আমি কিবা ছিৰিয়াছ কণ্ডিশ্যনতে বাছত যাবলৈ বিচাৰিছোঁ আৰু সেই ছিৰিয়াছ কণ্ডিশ্যন এটাত আমি যিহেতু বাছত যাবলৈ বিচাৰিছোঁ আৰু সেই বাছত মানে যেতিয়া আমি যাওঁ সেই তেতিয়া সেই বাছখন যিহেতু যদি কিবা বেলেগ কিবা হেৰিয়ত যদি যাবলৈ নহয় তেতিয়া আমাৰ বহুতো প্ৰব্লেম হ'ব লগা হয় আৰু সেই প্ৰব্লেম হ'বলগীয়া হ'লে আমি মানে নহয় মানে সেইটো নহয়গৈ মানে যেতিয়া বহুতো মানে আহিব লগা হয় নাই তেতিয়া মানে সেইটো মানে বহুতো নহয় আৰু সেইটো কাৰণে মানে আমি মানে সেইটো মানে নকৰোঁ মানে গতিকে এইটো আমাৰ এক্সপ'জ হয় আৰু মানে যেতিয়া নেকি আমি বহুতো ধৰণৰ বিভিন্ন ধৰণৰ ৰে'লৰ হেৰিয়াত যাওঁ কিবা বেলেগ হেৰিয়াত যাওঁ তেতিয়া মানে সেইটো মানে নহয় মানে ছ' এতিয়া মানে সেইটো ক'বলৈ বিচাৰিছোঁ যে কিছুমানৰ কাৰণে উপলব্ধ হয় আৰু কিছুমানৰ কাৰণে নহয় আৰু সেই গতিকেলৈ মানে আমাৰ এইটো সম্ভৱ নহয় যে যিমানখিনি মানে হেৰি হয় আৰু সিমানখিনি মানে ট্ৰেইনৰ হেৰিয়া নহয়গৈ ছ' সেইকাৰণে আমি মানে এইটো ক'বলৈ বিচাৰিছোঁ যে যে ট্ৰেইনখন আমাৰ কাৰণে বহুতো উপযোগী আৰু ৰে'লখন আমাৰ কাৰণে বহুতো উপযোগী নহয় সেয়েহে মই মানে এইটো ক'বলৈ বিচাৰিছোঁ যে এই ট্ৰেইনখন যিহেতু আমাৰ কাৰণে উপযোগী নহয় বা কিবা এটা কাৰণত হয় গতিকে আমি সেইটো এক্সপ'জ কৰিব বিচৰা নাই আৰু যদিহে মানে মোৰ সেইটো নহয়গৈ আৰু তেতিয়া সেইটো নালাগে আৰু মানে ট্ৰেইনত মানে নাযাওঁ আৰু মানে এনেকুৱা তাৰপিছত সেইটো কাৰণে মানে ফ্লাইট বা হেৰিয়ত যিহঁতে নাযাওঁ লাগিলে সেইটো মানে হ'ব লাগে আৰু মানে কিবা এটা মানে ৰেগুলাৰলি হ'ব লাগে আৰু ফ্লাইটত যোৱাটো বেয়া নহয় বাৰু ভালেই খালি সেইটো হ'বলৈ হ'লে আমি অৰ্থনৈতিভাৱে চাহিদা বৃদ্ধ হোৱা হ'ব লাগিব আৰু ফ্লাই বাছত যাবলৈ কি হয় ছিৰিয়াছ পে'চেণ্ট এটা যেতিয়া বাছত যায় ন তেতিয়া কিবা পেটৰ বেমাৰ কিবা কিবি হ'ব হৈ থাকিব পাৰে আৰু যেতিয়া ঠেলাই হেঁচাই থেকেচনী চেকেচনী খায় তেতিয়া বহুতো মানে প্ৰব্লেম অসুবিধাৰ সন্মুখীন হ'ব লগা হয় সেইকাৰণে মানে বাছত যোৱা বা বেলেগ কিবা যোৱা মানে বহুতো অসুবিধাৰ সন্মুখীন হ'ব লগা হয় আৰু সেইকাৰণে মানে নহ'বও পাৰে মানে সেইকাৰণে তথাপিও মানে চাব লাগে আৰু মনো মানে কি হয় আৰু সেইটো উপায় নাইকিয়াত মানে তেনেকৈ কৰিবলগীয়া হয় আৰু মানে যাৰ যিহেতু যিমান হেৰি হয় মানে সেইটো কাৰণে আৰু ছ' মানে সেইটো কৰিব লাগে আৰু মানে যিহেতু ট্ৰেইনত যাওঁ বাছত যাওঁ সেইটো মানে আমাৰ লগত কথা মানে কিমান কৰোঁ কিমান নকৰোঁ সেইটো আমাৰ লগত কথা সেইটো কাৰণে মানে আমি এতিয়া আহে কৰিবলগীয়া নহয় আৰু ইমানটো যিমান পাৰোঁ মানে সেইটো ইমান কৰিবলগীয়া নহয় ছ' এতিয়া সেইটো কাৰণে মানে ভাবোঁ আৰু মানে এইটো নহয় মানে এইটো নহয় মানে সেইটো কাৰণে এনেকৈ ভাবোঁ মানে এই ট্ৰেইনখনে মানে আমাৰ কাৰণে ভাল আৰু সেইটো এনেকৈ ভাবোঁ আৰু সেইকাৰণে মানে মানে সেইটো শ্ব' হয় আৰু মানে ট্ৰেইনখন আমাৰ কাৰণে উপযোগী হয় আৰু সেইটো কাৰণে বাছখন ফ্লাইটখন আমাৰ কাৰণে ইমানো উপযোগী নহয় যে আমি এইটো কৰিম মানে এনেকুৱা ধৰি লওক আৰু মানে এইটো ছাপ'জ মানে এইটো হ'বলৈ বিচাৰে মানে